অনলাইন শ্বপিং আমাৰ ইয়াত যিটো ফ্লিপকাৰ্ট আমাজন আৰু মিণ্ট্ৰাই কৰি আছে বিশেষকে কিন্তু অনলাইন শ্বপিংটোৰ মোৰ অভিমতটো এনেকুৱা কিছুমান বস্তু ভাল দিয়ে আৰু অনলাইনৰ শ্বপিংৰ এটা সুবিধা আছে আপুনি চাই চাই কিনিব পাৰে আপোনাৰ যেতিয়া বস্তুটো ডেলিভাৰী দিলে ডেলিভাৰী দিয়াৰ পিছত আপোনাৰ সেই বস্তুটো আপোনাৰ পছন্দমতে যদি নহয় তেতিয়া ঘূৰাই দিয়াৰো ব্যৱস্থাটো আছে ৰিটাৰ্ণ হৈ যায় পইচাটো আপোনাৰ দি দিয়ে সেইকাৰণে পছন্দ নহ'লে আপুনি ঘূৰাই দিব পৰা ব্যৱস্থা থকাৰ কাৰণে ইয়াৰ প্ৰসাৰতা কিন্তু বহুত বাঢ়ি গৈছে অনলাইন শ্বপিংত তাৰমানে আপোনাৰ ঘৰ নালাগে ইলেক্ট্ৰিচিটি নালাগে এয়াৰ কণ্ডিশ্যন নালাগে সেইকাৰণে সিহঁতে কম পইচাতে কম লাভতে যিটো প্ৰডাক্টশ্যন কষ্ট এই মিডিলমেনৰ কষ্টটো কমাই পেলাই কম দামতে দিব পাৰে আপোনাৰ গ্ৰাহকৰ কথা হ'ল যেতিয়া ভাল বস্তুটো কম দামত পাব আৰু নিৰ্ভৰযোগ্য ঘৰতে আপোনাক দি যাব তে সেইকাৰণে ইয়াৰ এইটো বজাৰটো বৰ্তমান ভাল হৈছে অনলাইন হোৱাৰ পৰা আমাৰ যিখিনি সৰু সৰু দোকান আছিল যিবিলাকে কৰে সিহঁতে কিন্তু অলপ সিহঁতৰ বিক্ৰীটো কমি গৈছে কমি যোৱাৰ কাৰণে আমাৰ থলুৱা যিখিনি এই মানুহ তাৰ যিটো এম্প্লইমেণ্ট সেইখিনি কিন্তু অলপ হেম্পাৰ হৈছে